পাঁচ হাজাৰ এশ বিশ দহ হাজাৰ এশ চল্লিছ চাৰি হেজাৰ পাঁচশ বিশ সাত হেজাৰ ছয়শ বিশ আঠ হেজাৰ দুশ চল্লিছ